ভাৰতবৰ্ষ এখন যিহেতু ধৰ্মনিৰপেক্ষ দেশ ইয়াত তাৰ মানে জাতি জাতি এইবিলাক জাতি চাতি এইবিলাক ভেদাভেদ নহয় মানে এই ধৰ্মৰ নামত এটা ধৰ্মৰ বা এক হেৰিতে চলি মানে সমাজখনক আগুৱাই নিয়াৰ কাৰণে ধৰ্মৰ হেৰিটো ৰাখিব লাগে বৈচিত্ৰৰ মাজত কি এইটো একতা বজাই ৰাখিবলৈ হ'লে আমাৰ হিচাপে মানুহে এইবিলাক ধৰ্ম বজাই ৰখাও উচিত